মই আচলতে সকলো ধৰণৰ ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰোঁ টেলিগ্ৰাম ফেচবুক হোৱাটছআপ ইনষ্ট্ৰাগ্ৰাম টুইটাৰ সকলো ধৰণৰ ফেচবুক সকলো ধৰণৰ ছ'চিয়েল মিডিয়া মই ব্যৱহাৰ কৰোঁ আৰু এই সকলোবোৰতে যেতিয়া মই এক্টিভ থাকোঁ সেইটো থাকিলে বিভিন্ন ধৰণৰ খবৰবিলাক পোৱা যাওঁক পোৱা যায় বিভিন্ন ধৰণৰ বাৰ্তাবিলাক লাভ কৰোঁ এতিয়া মেইন প্ৰধান কথাটো হৈছে এই সকলো এই বস্তুবোৰ মানে ব্যৱহাৰটোৱে প্ৰধান প্ৰধান কাৰণ এতিয়া এই বস্তুটো আমি কেনেকে ব্যৱহাৰ কৰিছোঁ সেইটোৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে যদি মই তাক ভাল কামত ব্যৱহাৰ কৰিছোঁ তেতিয়াহ'লে মোৰ বাবে ভাল হ'ব যদি মই তাক বেয়া কামত ব্যৱহাৰ কৰিছোঁ তেতিয়াহ'লে মোৰ কাৰণে বেয়া হ'ব এনেকুৱা হয় যে কিছুমান মানুহ আছে এনেকুৱা ফেচবুক ইনষ্টাগ্ৰাম কেৱল নিজৰ যিটো পৰিস্থিতি হয় ন নিজৰ যিটো পৰিস্থিতিটো বেলেগ ওচৰ চুবুৰীয়াজনতকৈ এখোপ আগবাঢ়ি থাকিবলৈ কাৰণে বঢ়াবলৈ কাৰণে নিজৰ পৰিস্থিতিবিলাক কি কৰে তাত মানে আপডেট কৰে নিজৰ লাইফ ষ্টেটাছটো তাত আপডেট কৰে আৰু তেনেকৈ মানুহৰ ইটোৰ লগত সিটোৰ জেদ ধৰি পেলাই নিজৰ তেনেকৈ ব্যৱহাৰ কৰিছে ফটো তুলিছে কোনো মানে বিশেষ কাৰণত নহয় গতিকে তেনেকৈ হ'লে নিজৰ সময়বোৰ সময়বোৰ অপচৰ হয় যাৰ ফলত কিয় কিছুমান গুৰুত্বপূৰ্ণ কামবিলাক মানে কৰাৰপৰা আঁতৰি থাকি থাকিব লগা হয় তাৰ উপৰিও নিজৰ মানে মানসিকভাৱে দুৰ্বল হৈ পৰে মানসিক চাপ পৰে কি বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে গতিকে তাক কেনেকৈ ব্যৱহাৰ কৰিছে সেইটোৰ ওপৰত বহুতখিনি কথা ব্যৱহাৰ কৰে তাক কিছুমান সময় আছে সময়মতে আমি তাক ব্যৱহাৰ কৰিব লাগে